হেল্ল' অঁ অঁ কোৱাচোন অঁ অঁ অঁ পাব মোৰ তাত ভাল ভাল মাংসই পাব ফ্ৰেছ পাব

সাত কিলো হৈ যাব চিন্তা কৰব নালগে আৰু মোৰ ছাগলীৰ আপোনাৰ শুনিয়ে থাকে চাগে মোৰ সৰু সুৰা যিকোনো ধৰক তোমাৰ তোমাৰতো এতিয়া বাৰ্থডে বুলিয়ে কৈছা সৰু সুৰা বিয়ায়ে হওক বা যি নহওক মোৰপৰা লৈয়ে গৈ থাকে আৰু মোৰ মাংসত ছাগলীৰ মাংসত বহুত কিছুমানে ঠগাই দিয়ে ধৰা কচা বুলি পাথী দিব বা খাচী বুলি পাথী দিব তাৰপিছত আৰু পানী চানী মাৰা নহয় মোৰ ছাগলী ফ্ৰেছ পাব ৱেটৰ প্ৰব্লেম নাপায় মাংসৰ প্ৰব্লেম নাপায় ভাল পাই যাব কেতিয়া মানে লাগিছিল আপোনাক কেতিয়া মানে লাগিছিল আপোনাক পৰহি অঁ হৈ যাব কিন্তু আপুনি অলপ এডভা্ঞ্চ দিব লাগিব অঁ অঁ কি সুধিছে আপুনি দামটো আপোনাৰ এনেই মই মোৰতো জানেই মোৰ মাংসৰ কথা মই ভাল মাংস ধৰো সেইকাৰণে মই আপোনাৰ পাথী চাৰে সাতশ টকা আমি খুচুৰা বেছি থাকোঁ তাৰ মাজত আপোনাক কিবা এটা মিলাই দিব লাগব আৰু হ'ব আপুনি যিহেতু সাত কিলোমান মাংস ল'ব তেতিয়াহ'লে আপোনাক অলপমান মই ৰেটটো কমাই ৰাখিম চিন্তা কৰিব নালাগে অঁ মানে আপোনাক ডাবোল মাংস ব্যৱহাৰ কৰিব ন তাৰমানে অঁ খাচীটোতো পথাত ছাগলীটোতো দিবয়েই তাৰে উপৰি আপোনাৰ তাৰমানানে কেইজনমান খাচী ছাগলী মাংস নোখোৱা মানুহ আছে আৰু ব্ৰইলাৰ খাব মুৰ্গী খাব পাব পাব পাই যাব পাই যাব ব্ৰইলাৰো পাই যাব চিন্তা নাই আপুনি মোৰ তাত ফোন কিয় কৰিছে আপুনি আজি ইমান দূৰৰপৰা মোৰ তাত ফোন কৰিছে আপুনি ক'ৰবাৰ পৰা শুনিহে কৰিছে বা গম পাই কৰিছে হয়নে নহয় সেইকাৰণে আপুনি এইখিনি কথা ক'বই নালাগে আপুনি পূৰা ফ্ৰেছ মাংসই পাব চিন্তা কৰব নালগে

অঁ অঁ নাই নাই সেনেকুৱাটো চলি থাকে বেপাৰতো সেনেকুৱা বহুতেই কৰে কিন্তু মোৰ নাম জানা মোৰ আমাৰ এই ডিষ্ট্ৰিক্টেই চবেই গম পায় যিমান বিয়া বাৰু হ'লেও মোৰপৰাই লয় সেইকাৰণে নহয় বুজি পাইছোঁ আপোনাৰ সুধাটো স্বাভাৱিক বাৰু একো নহয় কিন্তু চিন্তা নকৰিব পাই যাব আপুনি আহি যাব আৰু মোক অলপ এডভা্ঞ্চ দিব এই ছাগলীটো সাত কিলো লাগিব মই ৰাখি থ'লোঁ আৰু ব্ৰইলাৰ লাগিব কিমান দুই কিলো অঁ আপুনি অলপ এডভাঞ্চ দি থ'ব ব্ৰইলাৰত আপোনাৰ দুশ কৰি ল'ম আৰু এইটো সাতশ কৰি ল'ম চাৰে সাতশ টকা কৈছোঁ সাতশ টকা কৰি ল'ম এডভাঞ্চ মোক এতিয়া আপুনি দুই তিনি হোজাৰ টকা এটা দি থ'লে হ'ল তাত নিব আহিলে গোটেইখিনি দি লৈ যাব হ'ব হ'ব মই ৰাতিপুৱাই গৈ পাম

আচ্ছা ঠিক আছে হৈ যাব